অ' হেল্ল'

অ' হয় নেকি লগৰ আৰু বান্ধৱীহঁত যাম বুলি কৈ ভাবিছিল নহয় নয়না আৰু বিজু অ' আপুনি কেতিয়া যা অ' কেতিয়া যাম বুলি ভাবিছে আগবেলা কিন্তু নোৱাৰিম দিয়ক আগবেলা নোৱাৰিম পিছবেলা যদি যাব পাৰে যাব পাৰিম আৰু আবেলি মোৰো অলপ দিগদাৰ হয় পিছবেলা গ'লে অলপ ভাল হয় মানে ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি খোৱাই বোৱাই থৈ কেনে যাব পাৰি আৰু ঘৰত অ' অ' হয় অ' দে তেনেহ'লে অ' অ'